অঁ বাইদেউ নমস্কাৰ বাইদেউ মোৰ মানে ঘৰত এই বিয়া এখন আছিলে এতিয়া মোক মানে বহুত মানে অলপ সৰহকৈ পানী লাগে দিব পাৰিব নেকি ডেলিভাৰী দিব পাৰিব নেকি বাৰু

মোৰ আপোনাৰ বিয়া অহা সোমবাৰে আপুনি যদি দিব পাৰে তেতিয়া মই মানে বেলেগ আৰু নিবিচাৰোঁ

তাকে এতিয়া মোৰো মানে বেলেগ এই নায়েই তেনেকৈ কোনো চিনাকি তাপা লগৰ এজনে ক'লে আপোনাৰ কথা ভাবিলোঁ আপোনালৈকে ফোন কৰি চাওঁচোন এতিয়া দিগদাৰেই হ'ব আপুনি যেনে তেনে মিলাব পাৰিব নেকি বাৰু অঁ নহয় মানে আপুনি দিব নোৱাৰিলেও ডেলিভাৰীটো আপুনি মোৰ ঘৰত দিব নোৱাৰিলেও মই আপোন মানে বেলেগ গাড়ী পঠাই দিলেও আনিব পাৰিম নাই বাৰু আপোনাৰ দোকানৰ পৰা অঁ অঁ পিছে অঁ মোৰ এইটো নাম্বাৰতে জনাব পাৰিব বাৰু কিন্তু এতিয়া আপোনাৰ দোকান বা কিমান টাইমত খোলে অঁ অঁ কাইলৈ কাইলৈতো বন্ধ থাকিব কাইলৈতো জন্মাষ্টমী পৰহিলৈ পৰহিলৈ পামনে বাৰু আপোনাক অঁ ঠিক আছে মই পৰহিলৈ আপোনালৈ ফোন কৰিম এইটো নাম্বাৰতে হ'ব দিয়ক অঁ হ'ব দিয়ক মই ফোন কৰি পেলাই আপোনাক জনাম বাৰু অঁ ঠিক আছে হ'ব দিয়ক